অঁ হেল্ল' অঁ হয় হয় কওকচোন অঁ কেলেই কওকচোন কিয় অঁ এই বৰ বেছি বঢ়া নাই নহয় এইটো চৰকাৰে এইটো টেক্সৰ কাৰণে যিটো মানে দহ টকা দছ টকা বঢ়াইছে বৰ ইমানকৈ বঢ়াই দিয়া নাই নহয় আপোনাৰ নাম্বাৰ ওৱানত অঁ এই বেছি নহয় আপোনাৰ নাম্বাৰ ওৱানত দহ টকা বাঢ়িছে তেনেকৈ আৰ এছত আপোনাৰ বিছ টকা বাঢ়িছে তাৰপিছত অঁ ছিগনেচাৰবোৰত এইবোৰ অকমান দামীবোৰত ৱাইনবোৰত অকণ বেছি নহয় পোন্ধৰ টকা বিছ টকা তেনেকৈ বাঢ়িছে প্ৰতিটো বস্তুৰে এই সেইটো হয় কি কৰিব এতিয়া চৰকাৰে বঢ়াইছে আমিতো আমি বঢ়োৱা নাই নহয় এতিয়া কি কৰিব বস্তুবোৰ বেছি বঢ়া নাই অঁ এয়া আপোনাৰ যিবোৰ দেশীয় সুৰা সেইবোৰত বাৰু ইমান এটা বঢ়া নাই কিন্তু যোনটো হুইস্কী আছে আমাৰ ইয়াত আকৌ বস্তুবোৰ দামটো দহ টকা প্ৰতিটো বস্তুৰে দছ টকা পোন্ধিৰ টকা এনেকৈ বঢ়াই দিয়া হৈছে বাৰু বৌ দহ টকা দহ টকা পোন্ধৰ টকাকৈ বঢ়াই দিয়া হৈছে বৌ বৰ বেছি নহয় আপোনাৰ সেই তেনেকৈ নাম্বাৰ ওৱানবোৰত আপোনাৰ ৱাইনবোৰত অকমান বেছি হৈছে ৱাইনবোৰত আপুনি বিছ টকামানকৈ বঢ়াইছে নেকি বঢ়াইছে আকৌ কমাব অঁ কমাবগৈ চৰকাৰে এতিয়া চৰকাৰে বঢ়াই দিছে কি কৰিব আৰু গম পাইছোঁ গম পাইছোঁ বাৰু নাই কমিব লাহেকৈ এতিয়া সেই চৰকাৰে কি কাৰণে বঢ়াইছে পটককৈ বঢ়াই দিলে বৰ বেছি বুলি নহয় এতিয়া লাহেকৈ কমাব কমাব লাহেকৈ দুুদিনমান পাছতে এই অহা মাহৰ জানুৱাৰী মাহৰপৰা কমোৱা কথা শুনিছোঁ তাকে অঁ জানুৱাৰী মাহৰপৰা কমাব আপোনাৰ সেই নাম্বাৰ ওৱানবোৰ যিবোৰ নাম্বাৰ ওৱান চাম্বাৰ ওৱানবোৰত আপোনাৰ দহ টকা পোন্ধৰ টকামানকৈ কমাব তেতিয়া আপোনাৰ সত্তৰ টকাত আশী টকাত পোৱা যাব তেতিয়া সেইটো নিব পাৰিব অঁ যদি আৰু ৱাইনবোৰ বিয়েৰত আপোনাৰ বিছ টকা কমাব চাগে বিছ টকা কমালে সেইকেইটাও চলিব লাহেকৈ এতিয়া মাঘ মাহ যোৱাৰ পাছত আপোনাৰ গৰম আহিলে মানুহে বিয়েৰটো নিব নহয় তাত তেতিয়া কমাব বৰ বেছিদিনৰ কাৰণে থোৱা নাই বাৰু কেইদিনমানৰ কাৰণে চৰকাৰে বঢ়াই দিছে সেইটো কাৰণে অকমান আমাৰো দিগদাৰ হৈছে বাৰু কাৰণ বস্তু বিকিবপৰা নাই অঁ এনেকৈ কাষ্টমাৰবোৰ যিটো বিক্ৰীয়ে আপোনাৰ লেখীয়া মানুহখিনিৰ কাৰণে অকমান দিগদাৰ হৈছে বঢ়াই দিয়াৰ কাৰণে তাকে আপোনালোকেও বিকি কিবা এটা পাব আমিও বিচাৰোঁ বাৰু এতিয়া এই বেছি নহয় নাম নাম্বাৰ ওৱানবোৰত এই পাঁচ টকা নে কেইটকা বঢ়াইছিলে বুলি কয় দহ টকাকৈ বঢ়াইছে বাকীবোৰ অঁ ফুল বটল ল'লে সেইটো সস্তা ফুল বটল ললে আপোনাৰ পাঁচ টকামানকৈ বাঢ়িব কিন্তু মানে সৰুটো যিটো সৰুটো ল'লেহে নাম্বাৰ ওৱান কোৱাটাৰবোৰত অকমান হেৰি বেছি হৈ যায় বাকী ফুল বটল ল'লে আপুনি সেইটো ক'ব ফুল বটল লৈ যাব সেইটো মানে অকমান মাৰ্জিন পাব অলপ অকমান অঁ অঁ তাকে ঠিক আছে বাৰু দিয়ক